অঁ এই মানে কটাৰী এখন ধুলোঁ বহুত ভাল লাগিলে দেই কটাৰীখন কটাৰীখন মানে অ বহুত চোক আছে নহলে আগতে যিখন আগতে কটাৰী লওঁ তথাপিও ইমান ভাল নালাগে মানে কটাৰীবিলাক এই বাৰে বাৰে বাৰে ঘূৰাই দিবলগীয়া হয় ইমান চোক তোক নাই এতিয়া কটাৰীখন কালি আনিলোঁ এখন কটাৰী ভাল লাগিলে কটাৰীখন হয় বহুত ভাল চোক চোক আছে অঁ কাটিবলেও ভাল লাগিলে কাটি ভাল লাগিছে মানে অ বহুত সুবিধা হৈছে দেই কটা মেলা কৰিবলে এই কটাৰীখন বহুত ভাল এই মানে মই এই বাহিৰৰ পৰাই আনিলোঁ বাহিৰৰ যদিও ভালেই লাগিলে কটাৰীখন অঁ বহুত ভাল কটাৰী